অসমৰ ব্যৱসায়সমূহে নিজৰ কাম কাজ আৰু প্ৰডাক্টসমূহৰ উন্নতিৰ বাবে প্ৰযুক্তি আৰু উদ্ভাৱন কৰে যেনে ধান ব্যৱসায় কৰিবৰ কাৰণে ট্ৰেক্টৰ ব্যৱহাৰ কৰে আগৰ দিনৰ দিনৰ নিচিনা গৰু ম'হ দি হাল নেবায় ট্ৰেক্টৰে সকলো কাম খেতিত লগায় অতি সোনকালে হ'ব পৰাকৈ এই ট্ৰেক্টৰ ব্যৱহাৰ কৰে ট্ৰেক্টৰে মাটি চহায় মাটি সমান কৰে গোটেই মাটিখিনি সোনকালে চহায় খেতি কৰা উপযোগী কৰি তোলে আগৰ দিনৰ নিচিনা সেই গৰু ম'হৰ ব্যৱহাৰ একেবাৰে নকৰে সেইটো কাৰণে ট্ৰেক্টৰে সোনকালে কৰিলে এই ধান খেতি অতি সোনকালে আগবাঢ়ে তাৰ উপৰি পানীৰ কাৰণে মটৰ ব্যৱহাৰ কৰে আমি আগতে লাহনি মাৰোঁ ক'ৰবাৰ পৰা খাল বিলৰ পৰা ড্ৰেইন কাটি আনি পেলাই এই পানী নলা খান্দি দিবলগীয়া নহয় আৰু আজিকালি বৈদ্যুতিক মটৰ ওলাইছে মটৰত ছুইচ টিপি দিয়াৰ লগে লগে পানী আহি ওলালে পানীয়ে পানী সেই পানীয়ে খেতিৰ উপযোগী কৰি গোটেই ধান সোনকালে মানে ডাঙৰ কৰি পকা পকায় পকা ব্যৱহাৰ কৰে আৰু এই ট্ৰেক্টৰে আমি মৰণা মাৰোঁ ধান খেতি যেতিয়া উৎপাদন শেষ হ'ব আগৰ নিচিনা গৰু দি মৰণা মাৰিবলৈ নেলাগে ট্ৰেক্টৰ দিয়ে উঠি মৰণা মাৰি আমি এনেকুৱা মৰণা মৰা এবিধ মেচিনেই ওলাইছে সেই মেচিনবিধেই গোটেইখিনি কাম কৰি ধানৰ সেই ধানখিনি উলিয়াই দিয়ে আৰু সেই বজাৰত নি বিক্ৰী কৰি ব্যৱসায়ীসকলে কম কষ্টত কম সময়ত উন্নতি কৰে তাৰ উপৰি চাউলৰ ব্যৱসায় কৰে আজিকালি ঢেঁকী নাই ঢেঁকী ব্যৱহাৰ নোহোৱাকৈ চাউল উৎপাদন কৰিব পাৰি অতি সোনকালে মিল ওলালে মিলত তোমাৰ ধানখিনি দিয়াৰ লগে লগে সোনকালে চাউলটো ওলাই পৰিলে সেই চাউল বিধে বিধে খুনি খুন্দি লৈ বজাৰত বিক্ৰী কৰে বিক্ৰী কৰি কম সময়ত কম খৰচতে তেওঁলোকে অধিক উন্নতি কৰিব পাৰে তাৰ উপৰি চিৰা মড়ী খুন্দা মিল ওলাইছে চিৰা আপোনাৰ ঢেকীত খুন্দিব নেলাগে মুড়ী ভাজিব নেলাগে মিল আছে মেচিন আছে চিৰা মুড়ী খুন্দা তাৰ ধানখিনি দি দিয়াৰ লগে লগে চিৰা ওলালে মুড়ী ওলালে আৰু কম কষ্টত কম সময়তে বজাৰত বিক্ৰী কৰি তেওঁলোকে দুপইচা অৰ্জন কৰিব পাৰে আৰু আজিকালি এনেকুৱা মেচিন ওলাইছে কোৱৰীবিলাকত শিল ভাঙে সেই শিলে অতি সোনকালে ৰাস্তা ঘাট এইবিলাক নিৰ্মান কৰাত সহায় কৰে আৰু মাটি খান্দি হেৰি কৰি হেৰি কৰি শিল ভাঙিব নেলাগে শিল ভঙা মেচিন আছে সেই মেচিনত শিলটো ভৰাই দিয়াৰ লগে লগে শিলবোৰ ভাঙি গুড়ি হয় আৰু অতি সোনকালে ই কামৰ উপযোগী হৈ পৰে ৰাস্তা পদূলি বনোৱাত যেনে এতিয়া ডাঙৰ ডাঙৰ ঘৰ বনাবলৈ আজিকালি আগৰ নিচিনা বেলচা মাৰি পেলাই এই মছলা বনাব নেলাগে মছলা বনোৱা আজিকালি মেচিন আছে মেচিনত শিলগুটি বালি চিমেণ্ট মিক্স কৰি সোমোৱাই দি ছুইচ দিয়াৰ লগে লগে অতি সোনকালে মছলাবিধ ব উপযোগী হৈ পৰে আৰু লগে লগে ঘৰ বনোৱাত সহায় হয় সোনকালে ঘৰ বনাব লগীয়া বনাব পৰা হয় এনেধৰণে মাটি খন্দা মেচিন জে চি বি ট্ৰেক্টৰ ডাঙৰ ডাঙৰ ট্ৰেক্টৰ আছে জে চি বি নিচিনাই একদম মাটি খন্দা সেইবিলাক মাটি নিজেই খান্দিব নেলাগে কোৰ কটাৰী বেলচা এইবিলাক মাৰিব নেলাগে জে চি বি লগাই দিয়াৰ লগে লগে জেচিবিয়ে খান্দি আনি ট্ৰেক্টৰক দিয়ে ট্ৰেক্টৰে গৈ পেলাই দিয়ে আৰু অতি সোনকালে মাটি খন্দাত সহায় হয় আৰু মাটি সমানো কৰে ট্ৰেক্টৰে এই জেচিবিয়ে গোটেই মাটিখিনি পেলাই লৈ জেচিবিখনে ধুনীয়াকৈ সমান কৰি মাটিৰ আৰু তাৰ মাটি সমান কৰিবলৈ আজিকালি এবিধ ট্ৰেক্টৰ আছে সেইখনৰ নাম হ'ল ৰুলাৰ ৰুলাৰখন ধুনীয়াকৈ ৰুলাৰখন ধুনীয়াকৈ চলাই দিয়াৰ লগে লগে মাটিবিধ মাটিখিনি গোটেইখিনি সমান হৈ যায় সেই সেইটো কাৰণে আজিকালি খুব কম কষ্ট কম সময়তে সকলো কাম সোনকালে হয় সেইকাৰণে মানুহৰ কষ্ট অঁ কষ্ট কৰিব লগীয়া নহয় বেছি ধৰণে সোনকালে আৰু নিজৰ উন্নতি হয়